কুৰ্তি পিন্ধি কমফ'র্টেবল ফিল হয় আৰু কুৰ্তিটো আমি সৱ জেগালৈকে পিন্ধি যাব পাৰোঁ মন্দিৰ হওক বা যিকোনো অনুষ্ঠানলৈ আমি পিন্ধি যাব পাৰোঁ সেইকাৰণে মোৰ কুৰ্তিটো ভাল লাগে